এই ব্যৱসায়ৰ বাহিৰেও মোৰ আৰু যথেষ্ট ব্যৱসায় আছে এই ব্যৱসায়টোৰ বাহিৰে মোৰ গাহৰি ছাগলী আৰু লগতে মোৰ গেলা মালৰ দোকান আৰু এই খেতি বাতি কৰা তাৰ পাছত শাক পাচলি বিক্ৰী কৰা খেতি বাতি কৰাৰ যিখন অৰ্গ যিটো যিখন মোৰ অৰ্গেনিক ফাৰ্ম আছে সেই ফাৰ্মখনৰ পৰা উৎপাদিত যিমানবোৰ শস্য হয় বা যিমানবোৰ শাক পাচলি হয় এইবোৰ বজাৰত নি বিক্ৰী কৰা এনেধৰণৰ কিছুমান ব্যৱসায় জৰিয়তে মই নিজকে স্বাৱলম্বী কৰি চলাই আছোঁ আৰু মই ভাবোঁ এই পু চৰাই চিৰিকটি বা পউলট্ৰিৰ ব্যৱসায়টোৰ বাহিৰেও মানুহে অন্য যথেষ্ট কাম কৰিব পাৰে যিহেতু মই নিজেও তেনেদৰেই কৰি আছোঁ যেনেদৰে গাহৰি অকল পোহাই নহয় ঘৰত গাহৰি পুহি নিজে কাটি বিক্ৰী কৰাৰ কিছুমান দোকান বা কাউণ্টাৰ এনেকৈ খুলি ৰাখিব পাৰে আৰু তেনেদৰে কিছুমান কাম কৰি মানুহ স্বাৱলম্বী হ'ব পাৰে বা নিজৰ লগতে মই যেনেদৰে মোৰ নিজৰ লগতে আন দহজনক বা যেনেদৰে মই স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত সফল হৈছোঁ ঠিক তেনেদৰে আন বহুজনেও এই ব্যৱসায়টোৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিব পাৰে গাহৰি কাটি বিক্ৰী কৰাৰ জৰিয়তে আৰু নেক্সট আপোনাৰ আহিলে কুকুৰা পোহাৰ জৰিয়তে যিহেতু স্বাৱলম্বী হ'ব পাৰি কিন্তু ইয়াৰ উপৰিও মানুহে শাক পাচলিৰ খেতি কৰি বা ফাৰ্মিং কৰি যিকোনো ধৰণৰ ছাগলী পুহি বা ছাগলী পুহি ঘৰত কাটি বেচাৰ কাউন্টাৰ খু খুলি তাত কাটি বিক্ৰী কৰি নিজে যথেষ্ট আৰ্থিকভাৱে সবল হ'ব পাৰে ঠিক তেনেদৰে আৰু এই ব্যৱসায়টোত মই আৰু অধিক কৰিব বিচাৰোঁ বুলি ক'লে মই এই ব্যৱসায়টোৰ জৰিয়তে এখন যথে যথেষ্ট ডাঙৰ ফাৰ্ম খুলিব বিচাৰোঁ আৰু এই পলট্ৰি ফাৰ্মটোৰ লগত জড়িত যথেষ্ট কেইটা মানে যথেষ্ট প্ৰাণী আছে যিখিনি ক'ব পৰা যায় যে এইখিনি পলট্ৰিৰ ভিতৰতে পৰে যেনেদৰে হাঁহ কুকুৰা পাৰ ৰাজহাঁহ ইত্যাদি ধৰণৰ যথেষ্ট চৰাই চিৰিকটি আছে যিখিনিৰ জৰিয়তে মানুহ স্বাৱলম্বী হ'ব পাৰে বা যিখিনি পুহি বিক্ৰী কৰি টকা অৰ্জন কৰিব পাৰে ঠিক তেনেদৰে সেইখিনি কণী বিক্ৰী কৰি বা তেনেদৰে স্বাৱলম্বী হ'ব পাৰে আৰু মই এই ইয়াৰ এই সকলোবিলাকৰ এখন ডাঙৰ ফাৰ্ম খুলি এইখিনি এখন চাপ্লাই দিয়াৰ ব্যৱস্থাটো কৰিব বিচাৰোঁ আৰু ইয়াৰ জৰিয়তে মই নিজৰ লগতে আন দহজনকো যাতে মই অন্য স্থানত স্বাৱলম্বী হোৱাত সহায় কৰিব পাৰোঁ ধৰক মোৰ নিজৰ স্থানতে নহয় মই অসমৰ বাহিৰৰ বা অসমৰ যিকোনো ঠাইত যাতে মই চাপ্লাই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ পৰা তেনেদৰে কৰিব পৰাকৈ মই এখন নিজৰ যথেষ্ট ডাঙৰ ফাৰ্ম খুলিব বিচাৰোঁ আৰু ইয়াৰ জৰিয়তে মই নিজক স্বাৱলম্বী কৰি নিজক সফলৰূপে পৰিগণিত কৰিব বিচাৰোঁ আৰু ইয়াৰ জৰিয়তে মই এজন সফল ব্যৱসায় আৰু এজন সফল মানুহ হ'ব বিচাৰোঁ